অঁ মই ঘৰতে আছোঁ বাৰু হয় কওকচোন অঁ অঁ খুলি খুলি আপোনালোকে খুলিব নেকি অঁ মানুহ কমি হৈ আছে নে কি অঁ

অঁ অঁ অঁ অঁ লাগে লাগে বাৰু লাগে অঁ জানো মানে আৰু গোট আত্মসহায়ক গোট খুলিবলৈ দহগৰাকী লাগিবই বেছিকৈ কৰিব পাৰি দহগৰাকীতকৈও বেছিকৈ কৰিব পাৰি অঁ দহগৰাকী লাগিব অঁ এনেকৈ আপুনি দহগৰাকী গোটাব মিটিং এখন দিব যে এনেকুৱা আত্মসহায়ক গোট এটা ওলাইছে বোলে সেই গোটত সোমাবলৈ বিচাৰিছোঁ এনেকৈ গোটত বোলে সুবিধা হয় সুবিধা দিয়ে গোটত সোমালে বোলে বহুত সুবিধা হয় মহিলাখিনিৰ মানে এনেকুৱা চৰকাৰে সুবিধা দিয়ে বুলি কয় সেইটো কাৰণে মহিলাসকলৰ মানে আত্মসহায়ক গোটটো থাকিব লাগে বুলি কয় কৈছে মানে কয় অঁ সেইটো মানে বহুতো সহায় দিয়ে বুলি কয় পইচা পাতি পইচা পাতিও দিয়ে চৰকাৰে আৰু আৰু গোটটো থাকিলে মানে ধৰি লওক এইবোৰ পইচা পাতি দিলে এনেই মানে পুঞ্জীটো দিয়ে আৰু চৰকাৰে যেনে গৰু গৰু ছাগলী হাঁহ কুকুৰা এনেকৈ পুহিবলৈ কাৰণে মানে গোটত থাকিলে মানে অঁ গোটত থাকিলে মানে অলপ ৰেহাই হয় আৰু মানে ধৰি লওক এতিয়া আপুনি গোটত গোটত থাকিলে গোটৰ পৰা লোণ লৈ আপুনি সকলোখিনি কাম কৰিব পাৰিব গৰু ছাগলী বা কিবা ঘৰৰ কামত লগাবৰ কাৰণে আপোনাৰ কাম কৰিবলৈ পাৰিব এতিয়া যদি আপুনি গোটত নাথাকে বা কাৰোবাৰ পৰা আজি দৰকাৰ হৈছে কাৰোবাৰ পৰা যদি আপুনি পইচা বিচাৰিছে তথাপিতো আজি আজিকালি ধাৰ কোনো নিদিয়ে অঁ এতিয়া অঁ অঁ অঁ সোমাম অঁ মই সোমাম অঁ ভাবিছোঁ ময়ো সোমাম বুলি ভাবি আছিলোঁ ময়ো মানুহ বিচাৰি পোৱা নাছিলোঁ মানে ময়ো ভাবিছিলোঁ ময়ো এদিন গোটত সোমাম নেকি বুলি মানে এতিয়া মানুহ বিচাৰি পোৱা নাছিলোঁ ভালেই হ'ল আপুনি ফোন কৰিলে খবৰটো দিলে

অঁ অঁ অঁ আছে বাৰু অঁ কি অঁ ঠিক আছে মই ক'ম বাৰু আৰু আপোনাক খবৰ দিম বাৰু অঁ অঁ ঠিক আছে